মই বিভিন্ন ধৰণৰ খানা খাই ভাল পাওঁ ইচপেচিয়েলি জাংক ফুড খাই বেছি ভাল পাওঁ আৰু কিছুমান বস্তু ৰেষ্টুৰেণ্টটো ভাল নালাগে সেইটো সেইবোৰ ঘৰত ভাল লাগে আৰু ৰেষ্টুৰেণ্টত বেছিভাগ মই ৰ'ল খাওঁ আৰু বিৰিয়ানি খাওঁ আৰু তাৰপিছত সব ৰেষ্টুৰেণ্টটো সব ৰেষ্টুৰেণ্টত সব ধৰণৰ বস্তুও ভাল নালাগে কিছুমান স্পেছিয়েল বস্তু মানে পোৱা যায় আৰু আৰু জাংক ফুডৰ ভিতৰত মোৰ ফেভৰেট হৈছে ৰ'ল